আমাৰ এলেকা যোনটো গণেশগুৰি নয়নপুৰ একদম দিছপুৰৰ একদম একদম লগতে মেইন এৰিয়াখিনিয়ে পৰে পুলিচে যিহেতু ৰাতি পেট্ৰলিং দিয়ে তথাপিও আপোনাৰ কিছুমান চোৰ বা কেতিয়াবা এইবিলাক ৰাতিৰ সময়ত ধৰক ৰাতিৰ পৰা মাজৰাতি ৰাতিপুৱাৰ এইখিনি টাইমত এইবিলাক অলপ ঘটনা ঘটি থাকে পুলিচে যিখিনি পাৰে সেইখিনি কৰে কিন্তু মই ভাৱো যে পুলিচে আৰু অলপ কিবা আৰু কিবা কিবি কৰিব পাৰে যিহেতু এইখিনি কাম মানে এইবিলাক অপৰাধবিলাক ৰোধ হোৱা নাই এতিয়ালৈকে কিবা নহয় কিবা সৰু ডাঙৰকেতো হৈয়ে থাকে মই ভাৱো যে পুলিচে ইঞ্চটেন্ট যোনটো লগালগ এটা ইঞ্চটেন্ট এটা কিবা ষ্টেপ ল'ব লাগে সেইটো নলয় এনেকুৱাটো নহয় যে সিহঁতৰ ৱৰ্ক ফৰ্চ নাই ৱৰ্ক ফৰ্চতো বহুত আছে ইয়াত দিছপুৰ পুলিচ দিছপুৰ পুলিচতো একদম ওচৰতে হয় এৰিয়াৰ আহি যায় কিবা এটা ঘটনা হ'লে এনেকুৱা নহয় যে নাহে আহে কিন্তু অলপ একচন লওঁতে অলপ টাইম লগায় যিখিনি কাম সিহঁতি এজ এ গৰ্মেন্টৰ যোনটো ডিউটি যোনটো সিহঁতক সাধাৰণ ৰাইজক প্ৰটেক্ট কৰিবৰ কাৰণে যোনটো দায়িত্ব দিছে এইখিনি মই ভাৱো যে আৰু বহুত কৰিব লগা আছে সিহঁতৰ সেইখিনি কৰিলেহে ভাৱো যে অপৰাধবিলাক অলপ আৰু এইবিলাক যোনবিলাক অপৰাধ মুক্ত হ'ব মোৰ এই যোনখিনি এলেকাত থাকো মই